অঁ কওকচোন

অঁ হয় কওকচোন অঁ মোৰ তাতে আছে পাঁচটামান কোৱালিটিৰ আছে বি এছ এ আছে তোমাৰ বি এছ এ ছয় হাজাৰ সাতশ ইভাগে হিৰ' আছে তোমাৰ ছয় হাজ ছয় হেজাৰ হ'ব তাৰপাৰা তোমাৰ হিৰ' ৰেলী আছে তোমাৰ পাঁচ হাজাৰ আৰু সেই অনুপাতে ৰেলীটো আছে হিৰ' কুইন আছে তিনি হাজাৰ এখান আছে এখন আছে চাৰি হাজাৰ এখন আছে পাঁচ হাজাৰ তোমাৰ আৰু তোমাৰ অড' আছে এখন তোমাৰ ছয় হেজাৰ সাতশ আছে আৰু এখন আছে তিনি হাজাৰ তিনিশ আৰু এখন আছে পাঁচহাজাৰ এশ আপোনাক বা কিমান ৰেঞ্জৰ লাগে বা অ' লেডিছ আছে আমাক নক'লেও পাঁচটামান কোৱালিটিৰে আছে তোমাৰ সাত হাজাৰ এনেই সাতছ টকা বেচি আছো তোমাক অলপ কিবা কম চম কৰি দিম দিয়া তুমি আহিবা দোকানৰলৈকে অঁ ঠিক আছে আপুনি আহি যাব হ'ব মই ৰাখোঁ দিয়ক ন